হেল্ল' অঁ আপোনালোকৰ দোকানত ফেন পামনি অঁ কিমান দাম ফেনৰ দুহেজাৰ টকা অঁ আ বহুত দাম কৈ দিছে নহয় অঁ অঁ মোক এই ষ্টেণ্ড ফেন এখনকে লাগিছিলে এতিয়া এখন লাগিছিলে ফ্ৰিজ এটাও লওঁ বাৰু ষ্টেণ্ড এই ফেনখনৰ দাম কিমান অঁ তিনি হেজাৰ অঁ এই সোতৰশমান ল'ব আৰু এই লৈয়ে থাকোঁ আপোনাৰ দোকানত অঁ সোতৰশ হয় যদি ল'লোহেঁতেন আৰু এতিয়া অঁ দুহেজা অঁ অঁ ঠিক আছে এই ফিজটো দাম কিমান বাৰু ভাল কুৱালিটিটোৱেই লাগে হয় নি অঁ কমাব অলপ আৰু পঁয়ত্ৰিছ হেজাৰ ত্ৰিছ হেজাৰমান ল'ব আৰু পাঁচ হাজাৰ কমাই দিব আৰু অঁ যাম বাৰু তেতিয়া অকণমান কম বেছ কৰিব আৰু অঁ অঁ অঁ গৰমদিনো আহিছে এতিয়া আৰু হাঁ অঁ কিবা মানে ছোলাৰ হ'ব নেকি অঁ ছোলাৰৰ দাম কেনেকৈ অঁ অঁ ভালটো লাগে আৰু অঁ ঠিক আছে বাৰু মই হেৰি যাম দাম দৰটো অকণ কমাব আৰু অঁ অঁ হ'ব